বৰ্তমান মই এগৰাকী কন্যা সন্তানৰ মাতৃ মোৰ ছোৱালী এইবাৰ ক্লাছ ফাইবত মোৰ মতে ল'ৰা হওক ছোৱালী হওক ভেদ ভাব কৰিব নালাগে কিয়নো ল'ৰাকো একেই শিক্ষা দিব লাগে ছোৱালীকো শিক্ষা দিব লাগে ল'ৰাইয়ো আজিকালি যিখিনি কৰিব পাৰে ছোৱালীয়েও সেইখিনিয়ে কৰিব লাগে ল'ৰাই এইটো কৰিব পাৰে বা ছোৱালীয়ে সেইটো কৰিব নোৱাৰে তেনকুৱা ধৰণৰ কথা মই নাভাবোঁ মই এগৰাকী কন্যা সন্তানৰ মাতৃ হিচাপে ময়ো ভাবোঁ যে মোৰ ছোৱালী ভৱিষ্যতে এগৰাকী সুনাগৰিক হওক ভাল চিন্তাৰ ভাল মনৰ গৰাকী হওক কোনো মাক দেউতাকে নিবিচাৰে নিজৰ ল'ৰা ছোৱালীৰ পঢ়াত কিবা ব্যাঘাত জন্মক বা কিবা কিবা এটা হওক ময়ো ভাবোঁ তেনেকৈ ছোৱালী যিমানটো পঢ়িবলৈ ইচ্ছা কৰে সিমানে পঢ়ক আৰু ল'ৰা হওক ছোৱালী হওক মই সেইখিনি নাভাবোঁ তাই যিমান দূৰ ইচ্ছা কৰে সিমান দূৰ পঢ়িবলৈও আমি আগুৱাই পঠিয়াবলৈ তাইক সহায় কৰিম যাতে ভৱিষ্যতে তাই নিজৰ ভৰিত নিজে থিয় দি নিজৰ হাতেৰে আজোৰি সকলোখিনি কৰিব পৰাকে সামৰ্থ্য হোৱাটো মই বিচাৰোঁ আৰু সমাজত এগৰাকী সুনাগৰিক হিচাপে পৰিচিত হোৱাটোও মই বিচাৰোঁ সকলো মানুহৰে চিন্তা ধাৰা একে নহ'বও পাৰে ল'ৰা হ'ল বুলিয়ে যে উচ্চ শিক্ষা দিব লাগিব ছোৱালী হ'ল বুলিয়ে যে উচ্চ শিক্ষা দিব নালাগিব তাৰ কোনো মানে নাই মই ভাবোঁ মোৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক মই সকলোকে এক বুলিয়ে ভাবিলো হয় এক বুলিয়েই এক বুলিয়ে পঢ়ালো হয় মই কেতিয়াও ভাব মতভেদ নকৰিলো হয়